খুড়া ভালে আছে খুড়ীদেউৰ মৃত খবৰ মই পালোঁ মই সেই আহিছিলোঁ কিন্তু আপুনি সেইটো সময়ত আপোনাক মাত দিয়াৰ সেই সুবিধাকণ মই পাব পাব নোৱাৰিলোঁ এতিয়া আপুনি ইমান দুখ কৰি নাথাকিব এতিয়া কথা হ'ল আপোনাৰ এতিয়া হেৰিৰ আপুনি গাঁওবুঢ়াৰ পৰা এখন দৰ্খাস্ত আনিব লাগিব নহয় দৰ্খাস্তখনত আপুনি খুড়ীদেউৰ যে মৃত্যুটো স্বাভাৱিক কেতিয়া হৈছিলে সেই কথাষাৰ জনাব লাগিব আৰু মৃত্যুৰ লগে লগে মই যোনটো হেল্থলৈ দায়িত্ব দিব খবৰ দিব লাগে সেই খবৰখিনি মই এ এন এম ৰ দ্বাৰা জনালো ইতিমধ্যে আপুনি এতিয়া গাঁওবুঢ়াৰ পৰা এখন দৰ্খাস্ত আনিব দৰ্খাস্তখনত মানে ধৰি লওক খুড়ীদেউৰ যে স্বাভাৱিক মৃত্যু কেতিয়া হৈছিলে নাম সেই সম্পূৰ্ণখিনি শুদ্ধকৈ আপুনি জনাব আৰু আমাৰ এতিয়া এই আপোনাৰ ধৰি লওক ডেথ চাৰ্টিফিকেটখনৰ কাৰণে ডেথ চাৰ্টিফিকেটখন উলিয়াই আনিবলৈ হ'লে আমি এতিয়া সৎকাৰ কৰা সেই মানুহকেইজনৰো চহী লাগিব সেই সেইখিনি দায়িত্ব মই লৈ দিম বাৰু আপোনাক আনি দিম আপুনি চিন্তা কৰিব নালাগে আৰু আমাৰ এ এন এম ৰ পৰাও এখন দৰ্খাস্ত লাগিব সেই দৰ্খাস্তখনত ধৰি লওক কেনেধৰণে মৃত্যু হৈছিল সেই কথাখিনি মই আজি আহোঁতেই সম্পূৰ্ণভাৱে লিখি নিম সেই মই দৰ্খাস্তখনো মই মইয়ে লিখাই আনি দিম আকৌ আচাৰ পৰাও লাগিব সেয়া আচাৰ দৰ্খাস্তখনো ঠিক একেধৰণেই হ'ব সেইখনো মই আপোনাৰ পৰা আনিমেই আপুনি বা আপুনি ইমান চিন্তা কৰিব নালাগে আৰু যিটো অংগনবাদীৰ পৰা লাগে এই অংগনবাদীৰ দৰ্খাস্তখনো তেওঁ যে স্থায়ী বাসিন্দা সেই কথাখিনি হেৰি কৰি পেলাই পেলাই মই এখন দৰ্খাস্ত লিখিব লাগিব সেই দৰ্খাস্তখনত চহী কৰি দিব লাগিব সেই সম্পূৰ্ণ তথ্য মই আপোনাক কৰি দিম আপুনি চিন্তা কৰিব চিন্তা কৰিব নালাগে আপুনি এতিয়া ধৰি লওক ইমান ভাগি নপৰিব আপোনাৰ ল'ৰা মাজে স আহিয়ে থাকিব আপোনাৰ ল'ৰাৰো দায়িত্ব বাঢ়িলে আপুনি ইমান ভাগি নপৰিব আপোনাৰ যি যিখিনি কাম আপুনি ইমান নিশ্চিন্ত থাকক মই আপোনাক খুব কম সময়ৰ ভিতৰতে কৰি দিম মই আমাৰ এতিয়া বৰ্তমান ট্ৰেইনিঙো হৈ আছে মই সেইটো কাৰণে ধৰি লওক আপোনাৰ ওচৰলৈ ইমান আহিবও পৰা নাই আপুনি ইমান ধৰি লওক মই এই যিকেইদিন ঘৰত থাকোঁ কেন্দ্ৰৰ পৰা আহি হ'লেও মই আপোনাক এই কামটো কৰি দিম আপুনি ভা ইমান ভাগি পৰিব নালাগে আপুনি নিশ্চিন্ত থাকক খুড়া মই যিমান পাৰোঁ আপোনাক সহায় কৰি দিম আৰু ওচৰ চুবুৰীয়া আছেই আপুনি ইমান ভাগি নপৰিব ওচৰ চুবুৰীয়াই যিমান পাৰে আপোনাক সহায় কৰিব বুলি মোৰ বিশ্বাস আছে আপুনি আৰু ল'ৰাৰো দায়িত্ব যিহেতু বাঢ়িলেই তেওঁ ধৰি লওক মাজে সময়ে আপোনাক দিনে ফোন ফোনৰ দ্বাৰা আপোনাক খবৰ লৈয়ে থাকিব আপুনি এতিয়া আৰু মৃত্যুটো ধৰি লওক চবৰে হ'বই আৰু মৃত্যুটো স্বাভাৱিক এইটো চিৰন্তন সত্য আপুনিও এদিন মৰিব মইয়ো মৰিম ধৰি লওক আপুনি ইমান সেইবিলাকৰ কথা লৈ গুৰুত্ব নিদিব এতিয়া মই আপোনাক এই কথাখিনিকে জনালোঁ মই যিমান পাৰো আপোনাক সহায় কৰিম